মই ভালপোৱা ইনড'ৰ গেমৰ ভিতৰত মই লুডুৰ নামটো ল'বই লাগিব কাৰণ লুডু খেলি খুবেই ভাল লাগে কাৰণ লুডু খেলটো মই সৰুৰ পৰাই খেলি আহিছোঁ মোৰ বন্ধু বান্ধৱী হওঁক মোৰ ভাইটী ভণ্টী হওঁক মা দেউতাহঁতৰ লগত পৰিয়ালৰ যিকোনো যেতিয়াই সময় পাইছোঁ মানে তেতিয়াই মানে এটা সময়ত লুডু বহুত খেলিলোঁ মই মানে লুডু খেল এনেকুৱা যে মানে যিকোনো সময়তে মন বেয়া লাগিলেও খেলিলেও ভাল লাগে মানে একেলগে চাৰি পাঁচজন যেতিয়া বহি মানে খেলি মানে খেলিব পাৰে সেই তেনেকুৱা খেল এটা নিশ্চয় খেলি ভাল লাগে আৰু মানে বন্ধু বৰ্গৰ মাজত হাঁহি ধেমালিও কৰিব পাৰি আৰু লুডু খেলৰ কিছুমান খুব মানে ভাল কিছুমান নিয়ম যেনেকে গুটিবোৰ কাটিব পাৰে এই নিয়মবোৰে খেলখন খুব ইনটাৰেষ্টিং কৰি ৰাখে তাৰ পিছত যিহেতু বিভিন্ন তাতে যিহেতু কিছুমান নিয়ম আছে যেনেকুৱা ছয় সংখ্যাটো ওলালেহে আপোনাৰ আগবাঢ়িব পাৰিব বা কেতিয়াবা আপো হয় ছয় সংখ্য়াটো দিলে আগবাঢ়িব পাৰি কেতিয়াবা আপোনাৰ প্ৰথমত কাৰোবাৰ ওলাই যাব পাৰে কিন্তু শেষত আকৌ যিজ যিজনৰ প্ৰথমত ওলাইছে তেওঁহে হাৰি যাৰ যিজনৰ পিছত ওলিয়াইছে তেওঁৱে জিকি যায় তেনেকুৱা সেই মানে খুব মানে খুব এটা মানে ধুনীয়া ৰোমাঞ্চকৰ খেল যদিও ঘৰৰ ভিতৰতে খেলিব পাৰি আৰু ইনড'ৰ গেমত বা লুডুৰ এইটোৱেই লাভ যে যিকোনো বতৰত আমি গেমটো খেলিব পাৰোঁ ত' গেমটো মোৰ মোৰ দৰে বহুতৰে প্ৰিয় আৰু এই লুডু খেলৰ এটা সবতকে মানে মই যিটো হে ভাল হেৰি দেখোঁ যে মানে এইটো যে কেতিয়াবা যে এজনে আনজনক যে কাটিব পাৰে তেতিয়া যে গুটিবোৰ ভিতৰত সোমাই যায় এইটো সবতকে মোৰ হিচাপত ইনটাৰেষ্টিং এই পইণ্টটোয়েই আনকি খুব ইণ্টাৰেষ্ট এটা বজাই ৰাখে মানে এই কোন জিকিব কেতিয়াও সেইকাৰণে এই এই বস্তুটোৰ কাৰণেই যেতিয়া কোনোবা যদিও সোনকালে ওলাই আহিছে সেই মানুহজনে আকৌ ঘূৰি মানে গোটেই এপাক মাৰিব লাগিব চাৰিটা ঘৰৰ চাৰিওফালে সেইখিনি ঘূৰি আহোতে যিকোনো সময়ততো কাটি দিব পাৰে ত' যদিও খুব খৰধৰকে গৈ আছিলে কিন্তু প্ৰায় যেতিয়া গুটিটো পকিবৰ হ'ব সেই সময়তে যদি তোক কাটি দিয়া হয় তেওঁৰ গুটিটো বেলেগ এজনে ওলাই যদি কাটি দিয়ে আকৌ আৰম্ভনিৰ পৰা খেলিব লাগিব এই ধৰণে যে খেলখন হয় এই কাৰণেই মানে লুডু খেলটো খুবেই প্ৰিয় আৰু মই ভাবোঁ যে লুডু খেলটো সকলোৱে বিশেষকে ল'ৰা ছোৱালী খে খেলা ধূলা সৰু ল'ৰা ছোৱালীৰ সদায় প্ৰিয় সেইটো ইনড'ৰ গেম হওঁক আউটড'ৰ গেম হওঁক ইন ইনড'ৰ গেমৰ ভিতৰত এই গেমটো ভাল হ'ল যে বাহিৰত যাব নালাগে সৰু ল'ৰা ছোৱালী যদি বাহিৰত নগ'লে কি হ'ব হয়টো বাহিৰত যিবোৰ আউটড'ৰ গেম আছে সেইবোৰ খেলিব কষ্ট পৰি যাব পাৰে কষ্ট পাব পাৰে আঘাত পাব পাৰে ইঞ্জিয়ৰ্ড হ'ব পাৰে কিন্তু ঘৰৰ ভিতৰত থাকি যিহেতু খেলে ইয়াত কোনো ইঞ্জিয়ৰ্ড হোৱাৰ চাঞ্চ নাই ইয়াত বিশেষ ধৰণৰ তেনেকুৱা কাজিয়া পেচাল হোৱাৰ চাঞ্চ নাই প্লাচ যিহেতু এইটো সম্পূৰ্ণ ভাবে মস্তিস্কৰ খেল আপোনাৰ মনোযোগৰ খেল ত' মই ভাবোঁ এই খেলটো খেলিলে মনোযোগ বাঢ়িব ধ্যান বাঢ়িব আৰু মানে বৌদ্ধিক ভাৱে ল'ৰা ছোৱালীৰ বিকাশ হ'ব কাৰণ এইটো বুদ্ধি খটাবই লাগিব তেনেকুৱা এটা খেল এই খেলটো